ভাৰতীয় পৰিবহণ ব্যৱস্থা জল স্থল বিমান এই তিনিটাৰে আছে কিন্তু আমাৰ ভাৰতবৰ্ষত বেছিভাগ মানুহে ৰে'ল ব্যৱস্থাটো ৰে'ল ব্যৱস্থাটো ৰে'লেৰে যাত্ৰা কৰে অহা যোৱা কৰে কাৰণ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে ৰে'ল সুবিধাটো যথেষ্ট উপ যথেষ্ট সহায়কাৰী হয় কাৰণ ইয়াত দামটোও কম থাকে আৰু যাবলৈও সুবিধা হয় সোনকালেও পায়গে কিন্তু এই ৰে'ল ব্যৱস্থাত যথেষ্টখিনি অসুবিধাও আছে বিশেষকৈ টাইমৰ ক্ষেত্ৰত যদি কেতিয়াবা ক'ৰবাত যাবলৈ হ'লে দূৰণিবটীয়া জাগাত যাবলৈ হ'লে কেতিয়াবা টাইমত ট্ৰেইনখন আহি নাপায় বহুতখিনি সময় লেট হয় বা আজিকালি ট্ৰেইনবিলাক য'তে ত'তে অঘটনো বেছিকে হ'ব লাগিছে তাৰ কাৰণেও ভয়ো লাগে আৰু বাছতো বাছ ব্যৱস্থাটো আমাৰ ভাৰতত যথেষ্টখিনি ভালেই কিন্তু বাছতো যাবলৈ আজিকালি দামবিলাকো বহুত বঢ়াই দিলে তাৰ তাৰ বাবে বহুতখিনি সমস্যাৰ সন্মুখীন হ'বলগা হয় আৰু আজিকালি ইণ্ডিয়াত বহুতখিনি জাগাত এয়াৰপৰ্টো আছে তাৰ বাবে আমি যিকোনো দেশৰ যিকোনো জেগাতে আমি যাব পাৰোঁ কিন্তু তাৰো আমি বহুতবিলাক মানুহে তাতো প্লেনতো যাবলে নোৱাৰে অহা যোৱা কৰিব নোৱাৰে কাৰণ তাত অহা যোৱা কৰিবলে হ'লে যথেষ্টখিনি দাম লাগে আৰু সেই দামটো সকলো মানুহে পৰিশোধ কৰিব নোৱাৰে আৰু ৰে'ল ব্যৱস্থাটোৱে মই ভাবোঁ ৰেল ব্যৱস্থাটোৱে আমাৰ ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ ভিতৰত যথেষ্টই উন্নত আৰু কিন্তু টাইমৰ ক্ষেত্ৰতহে অলপমান খেলি মেলি হয় কিন্তু এফালৰ পৰা চাবলৈ গ'লে তাত পইচা বা পইচাৰ ক্ষেত্ৰত বা মধ্যবি অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধাৰ সুবিধা হয় কাৰণ ৰে'ল ব্যৱস্থাটোৰ জৰিয়তে আমি যিকোনো ঠাইলৈ যাব পাৰোঁ আৰু লগতে কিছুমান ঠাইত আজি পৰ্যন্তও কিন্ত ৰে'ল ব্যৱস্থাটো সুবিধা হোৱা নাই তাৰ বাবে সন্মুখ যথেষ্টখিনি সমস্যাৰো সন্মুখীন হ'ব লগা হয় আৰু বাছ ব্যৱস্থাটো জৰিয়তে বাছৰ জৰিয়তে আমি সকলো জাগালৈ যাব পাৰোঁ কিন্তু কেতিয়াবা তাতো কিছুমান সম সম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় কিছুমান দৰ দামৰ কাৰণে আমি মধ্যবিত্ত শ্ৰেণীবিলাকে যাব নোৱাৰে বা প্লেইনতো দেশৰ বিভিন্ন ঠাইলৈ যাব পাৰি যদিও পইচাৰ ক্ষেত্ৰত কিছু কিছু জাগালৈ যাবলৈও নোৱাৰি এইখিনিয়ে